মই তেনেকুৱা ৰাণিং ৱৰ্কআউটচ মানে কি তেনেকুৱাকৈ কৰা নাই কিন্তু মই এজনী মানে কি য়োগা ইনষ্ট্ৰাকটৰ আছিলোঁ তাত মানে কি দৌৰাৰ লগতে আৰু বেলেগ বেলেগ মানে এক্সেচাইজৰ হেৰিও শিকোৱা যায় কিন্তু দৌৰা মানুহৰ জীৱনত মানে কি বহুত এই আনিব পাৰে মানে জীৱনটো সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাত মানে বহুত সহায় কৰিব পাৰে যেতিয়া আমি দৌৰো তেতিয়া যিবিলাক আমাৰ শৰীৰৰ পৰা ঘাম বাহিৰ হৈ যায় তেতিয়া টক্সিনবিলাক আমাৰ শৰীৰৰ পৰা ওলাই যায় আৰু আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক নোহোৱা হৈ যায় আৰু এজন সুস্থ স্বাই সু স্বাস্থ্যৱান মানুহ হৈ থাকিব পাৰি